নমস্কাৰ দাদা মই মনালিছা বৰা শোণিতপুৰ জিলাৰ পৰা কৈছোঁ হয় মই এখন কেব বুক কৰিছিলোঁ হয় ৰেইলৱে ষ্টেচনলৈকে আপোনাৰ মাজগাঁও তেজপুৰ মাজগাঁৱৰ পৰা আপোনাৰ বালিপাৰা ৰেইলৱে ষ্টেচনলৈকে কৰিছিলোঁ ৰাতিপুৱা ছটা বজাত দাদা হয় ৰাতিপুৱা ছটা বজাত মোৰ ট্ৰেইন আছে মানে হয় আপুনি কেইটামান বজাত আহি পাব ৰাতিপুৱা ৰাতিপুৱা অলপ সোনকালে আহি পালে ভাল হয় যিহেতুকে মোৰ ছটা বজাত ইয়াৰপৰা ওলাবই লাগিব ট্ৰেইন আছে আপোনাৰ সাতটাত বালিপাৰালৈ আধা ঘণ্টাত পাই যাম চাৰে ছটা মান বজাত গৈ পাব লাগে হয় আপুনি কিন্তু সময়মতে আহিব লাগিব নহ'লে মোৰ এইফালে বিৰাট দিগদাৰ হৈ যাব ট্ৰেইনৰ কথাটো দেৰি হৈ যাব আকৌ ৰাস্তাত মই ট্ৰেফিক চেফিক পালেও বহুত দিগদাৰ হ'ব হয় আপোনাক এইটো নম্বৰতে ফোন কৰিলে পামনে মই আপোনাক ৰাতিপুৱা এবাৰ ফোন কৰিম চাৰে পাঁচটা মান বজাত ফোন কৰিম এড্ৰেছটো আপোনাৰ তেজপুৰ মাজগাঁও হয় মাজগাঁও বাইলেন টু মাজগাঁও বাইলেন টুলৈ আপুনি আহিব ৰাতিপুৱা হয় ঠিক আছে বাৰু